আমি আমাৰ শৰীৰৰ ওজন বঢ়াবলৈ আচলতে গাঁৱত আমি যিখিনি কচু ঢেঁকীয়া কলডিল কল পচলা ঘৰত হোৱা কলটো বাৰীৰ খালত পোৱা মাছটো এইবিলাক খালে আমাৰ শৰীৰৰ ওজনটো বাঢ়ে আৰু আমি নিৰোগী হৈ থাকিব পাৰোঁ আমি যদি অকল ওজন বঢ়োৱাৰ কাৰণেই যে বজাৰৰ যিখিনি ধুনীয়া ধুনীয়া মিঠাই সেই মিঠাইখিনি খাব পাৰোঁ বজাৰৰ যিটো ভেজাল দৈ গাখীৰ সেইখিনি খাব পাৰোঁ সেইখিনি খালে আমাৰ ওজনটো বাঢ়িব কিন্তু ওজনটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ অন্য উপসৰ্গ কিছুমান বেমাৰেও দেখা দিব সেই বুলি আমি অকল বাৰীৰ কল পচলা ঢেঁকীয়া খায়েই মই জীৱনটো অতিবাহিত কৰিব কোৱা নাই মানুহক কাৰ্বহাইড্ৰেটৰ কাৰণে আমি আঁহযুক্ত খাদ্য আপেল কমলা এইবিলাকো খাব লাগিব কিন্তু অকল যদি আমি যিখিনি বজাৰত উপলব্ধ মিঠাই আপেল কমলা এইখিনি খাই ওজন বঢ়াব বিচাৰোঁ আমাৰ ওজনটো বাঢ়িব ঠিকেই কিন্তু আমাৰ শৰীৰত অন্য কিছুমান উপসৰ্গই দেখা দিব যাৰ বাবে হয়টো আমি ডক্তৰৰ ওচৰ চাপিবলগীয়া হয় কিন্তু এইখিনি খোৱাত আমি যদি কমকৈ খাওঁ বজাৰৰ মিঠাইটো বজাৰৰ ফলটো কমকৈ খাই বাৰীত হোৱা আমাৰ ৰবাব টেঙা যিটো নাৰিকল এইখিনি বা ঘৰৰ ভেটিত হোৱা তিয়ঁহ দুটা এইখিনি কিন্তু বা বাৰীত হৈ থকা অমিতা এইখিনি খালে আমাৰ বেছি উপকাৰ হয়